আন ধৰ্মৰ প্ৰতি কোনো ধাৰণা নাই হ'লেও চবৰে নিজৰ নিজৰ এটা ধৰ্ম থাকে নিজৰ নিজৰ ধৰ্মৰ নিজৰ নিজৰ মানে যিটো ধৰ্ম নিজে যিটো পালন কৰে সেইটোৱে আৰু আৰু বন্ধু বান্ধৱ বুলিবলৈ আৰু ধৰ্ম জাতি একো হেৰি নাই আৰু বন্ধু বান্ধৱ থাকেই চবৰে হ'লেও তাৰ মানে কোনো ধৰ্মৰ প্ৰতি কোনো মোৰ মানে একো ধাৰণা বুলিবলৈ নাই আৰু হ'লেও চবৰে নিজৰ নিজৰ ধৰ্ম নিজে নিজে পালন কৰোঁ আমি তাৰ প্ৰতি মোৰ কোনো আক্ষেপ নাই